মোৰ বাইকৰ যত্ন মই সদায় সাৱধানেই লওঁ কিয়নো মই চলোৱা বাইকখন সদায় মই মৰম কৰোঁ যিকোনো ক্ষেত্ৰতে মোৰ বাইকখন বেয়া হ'বলে নিদিওঁ কাৰণ যিহেতু পেট্ৰ'লৰ উপৰিও পেট্ৰ'লত বাকীবিলাক ম'বিল চবিল সঠিক অৱস্থাত আছেনে নাই বাকী গিয়াৰ বা ব্ৰেক সঠিক অৱস্থাত আছেনে নাই সেইখিনিও সদায় চকু ৰাখোঁ আৰু যিহেতু অলপ কিবা হ'লেই মই মেকানিকৰ ওচৰলৈ নিওঁ আৰু বাইকখন মানে ভাল কৰি সযতনে ৰাখোঁ যিহেতু সেইখন মোৰ সদায় ভ্ৰমণ কৰি থকা বাইক যিহেতু তাক যদি মই সুৰক্ষিত অৱস্থাত নাৰাখোঁ মোৰ বাইকখন সোনকালেই বেয়া হ'ব বুলি মই ভাবোঁ আৰু সদায় বাইকখন মই খুব মৰম সযতনে ৰাখোঁ সদায় তাক ৱাচ কৰোঁ ভালকৈ ধুই মেলি পৰিষ্কাৰ কৰি ৰাখোঁ আৰু কেতিয়াবা দীঘলীয়া ভ্ৰমণ কৰিবলগীয়া হয় সেই ক্ষেত্ৰত মই আৰু অলপ সতৰ্ক হওঁ কিয়নো সেই ভ্ৰমণটোত মই বেছি দ্ৰুতগতিৰে মই বাইক নচলাওঁ কিয়নো দ্ৰুতগতিৰে চলালে কিছু ক্ষেত ক্ষেত্ৰত মানে বিপদ আগত দেখা দিবও পাৰে সেইকাৰণে মই নিৰ্দিষ্ট গতিবেগ সদায় দীঘলীয়া ভ্ৰমণত চল্লিছ কিলোমিটাৰ বা তাৰ ওপৰলৈ মই নাযাওঁয়ে তাতকৈ তলতহে মই যাওঁ যিহেতু সেইটো অৱস্থাত গ'লে বেছি ভাগৰ নালাগে আৰু আৰামদায়ক হয় আৰু কথা হ'ল কি যদিও ভাগৰ ভাগৰ লাগে হেৰি মই অলপ দীঘলীয়া ৰাস্তাত

যি ঠাইতে সুবিধা পাওঁ সেই ঠাইতে মানে অকমান জিৰণি লওঁ আৰু কথা হ'ল কি দীঘলীয়া ভ্ৰমণবিলাকত সদায় সতৰ্ক হ'বলগীয়া হয় কাৰণ কিয়নো সেই ভ্ৰমণবিলাকত দীঘলীয়া যাত্ৰাবিলাকত বহুতো সৰু ডাঙৰ গাড়ীয়ে হওঁক বা মানুহৰ জুমে হওঁক বা জীৱ জন্তুৰ জুমে হওঁক বা কিবা কিবি মানে সন্মুখত দেখা দিব পাৰে সেইটো কাৰণে ধৰি লওঁক গতিবেগ সদায় কমাই যাওঁ আৰু মই ভাবোঁ যে মানে দ্ৰুতগতিত গ'লে সকলো ফালৰ পৰা বিপদ সৃষ্টি হ'ব পাৰে বা নিয়ন্ত্ৰণৰ বাহিৰত নিজেও মানে যাবলগীয়া হ'ব পাৰে সেয়ে মই ভাগৰৰ কথালৈ লক্ষ্য কৰি মানে খুব কম গতিৰে মই বাইক চলাই যাওঁ